অঁ হেল্ল' দাদা অঁ আমাৰ ইণ্ডিয়ান গেছ এজেঞ্চী হয়নে বাৰু হয় অঁ মই মানে গে হেৰি হেৰি এটা কিনিছিলোঁ ষ্ট'ভ এটা কিনিছিলোঁ কিন্তু ডাঙৰ ষ্ট'ভটো মানে চাইডৰ সেইটো হোৱা নাই মানে ভালকৈ জুইটো মৰা নাই কিন্তু আপুনি পাৰিলে আপোনাৰ তাৰপৰা ল'ৰা এজন পঠাই দিব পাৰিব নেকি মানে পিছলৈ আমাাৰ ভয় লাগে যে সৰু ল'ৰা ছোৱালীও আছে সেইটো কাৰণে মানে অকণমান প্ৰব্লেম এটা হয় আপুনি পাৰিলে তাৰপৰা এজেঞ্চীৰপৰা ল'ৰা এজন পঠিয়াই দিয়ক হয় হ'ব তেন্তে সোনকালে পঠিয়াই দিব